আমাৰ গাঁৱত পানীৰ বিভিন্ন উৎস আছে এই উৎসসমূহৰ ভিতৰত প্ৰধানকৈ দমকল কুঁৱা খাল

লগতে চৰকাৰীভাৱে নতুনকৈ আমাৰ গাঁৱত প্ৰতিষ্ঠা লাভ কৰা জলসিঞ্চন বিভাগ আৰু এই সকলো উৎস গোটেই বছৰ ধৰি উপলব্ধ নহয় বিশেষকৈ খাল খালৰ পানীসমূহ শুকাই যায় বিলৰ পানীসমূহ খৰালি বিশেষকৈ চ'ত বহাগ মাহত শেষৰ ফালে বাম হোৱাৰ কাৰণে বিলৰ পানীবোৰ শুকাই যায় বাকী দমকল আৰু কুঁৱা লগতে আৰু জলসিঞ্চন বিভাগৰ পানীসমূহ উপলব্ধ থাকেই গতিকে ক'ব পাৰোঁ যে আমাৰ এই সকলো উৎস গোটেই বছৰ ধৰি উপলব্ধ নহয়